আপুনি ল'ৰা ছোৱালীক পঢ়াই পাইছে নেকি কেতিয়াবা হয় পাইছোঁ মানে কেনেকুৱা কিমান শ্ৰেণীৰ ল'ৰা ছোৱালীক পঢ়াইছে পঞ্চমৰপৰা সপ্তমলৈকে কি কি বিষয়ে পঢ়াই পাইছে হিন্দী পঢ়াইছোঁ অসমীয়া পঢ়াইছোঁ এই হেৰি আৰু কেতিয়াবা মই ছবিও অঁকা শিকাওঁ এইবিলাকেই আৰু হয় আপোনাৰ এনেই কিবা মানে কোনোবা ছাত্ৰ ছাত্ৰীয়ে পিছলৈ ভাল কৰিছেনে আপুনি পঢ়োৱাৰ পিছত হয় বহুতে তাৰমানে সেই মই পঢ়োৱা ডাক্তৰো হৈছে ইঞ্জিনিয়াৰ হৈছে আৰু এজনী মোৰ হেৰি সেই ভাল ষ্টুডেণ্টে তেওঁ হেৰি কৰি আছে ডক্তৰেট পি এইচ ডি কৰি আছে আৰু বৰ্তমান আপুনি কোনোবা স্কুলত কাম কৰিছিলে নেকি হয় এখন এম ই স্কুলত কাম কৰিছিলোঁ আৰু এতিয়া কিবা শিক্ষাৰ লগত আপুনি অনুষ্ঠানৰ লগত জড়িত নেকি শিক্ষা মানে অনুষ্ঠান মানে মই বিশেষকৈ এতিয়া গোটবিলাকৰ লগত জড়িত হৈ আছো আমাৰ সেই গাঁওবিলাকত আত্মসায়ক গোট গঠন হয় আৰু সেইবিলাকত মই অংশগ্ৰহণ কৰিছোঁ আৰু ভি অ' গোটৰ লগতো জড়িত আছো আৰু আপুনি হিন্দী পৰীক্ষাৰ মই গম মানে জানিব পাৰিছিলোঁ আপুনি তাতে হিন্দী পৰীক্ষাত কিবা হেৰি কৰে নেকি ফৰ্ম ফিলআপৰ আপোনাৰ ওচৰত বহুতো ল'ৰা ছোৱালী আহি আছে হয় মোৰ ওচৰত বহুতো ল'ৰা ছোৱালী আহে তেওঁলোকৰ তেওঁলোকে মোৰ ওচৰতে ফৰ্ম ফিল আপ কৰে আৰু তেওঁলোকে বৰ্তমান এই পৰীক্ষা দি আছে বৰ্তমান হিন্দী পৰীক্ষা চলি আছে তেওঁলোকে পৰীক্ষা দি আছে আপুনি ল'ৰা ছোৱালীক শিকাই ভাল পায়নে সুখী অনুভৱ কৰেনে হয় মই ভালপাওঁ মই তেওঁলোক আগবাঢ়ি গ'লে মই সুখী হওঁ ধন্যবাদ ধন্যবাদ